আমি প্ৰথম মাজুলী গৈছিলোঁ মাজুলী সত্ৰলৈ মাজুলী সত্ৰত গৈ আৰু নিমাতীঘাট পালোগৈ নিমাতীঘাটৰ পৰা কমলাবাৰী পালোগৈ সেইডোখৰ ফেৰিত গ'লোঁ ফেৰিত গৈ আমাক গাড়ীকে উঠাই দিলে নহয় ভাড়া গাড়ী ফেৰিতে উঠাই দিলে ভাড়া গাড়ী ল'বলৈ নহ'ল আমাৰ নিজৰ গাড়ীয়ে ল'লোগৈ আকৌ সেইডোখৰ সত্ৰলৈ তাৰ পৰা আকৌ থাকি আহিলোঁ তাত চাৰি পাঁচদিনমান আমাৰ গাঁৱৰ মানুহ গৈছিলে পথাৰ মেৰা চুক

তাত হৰি নাম দিয়া হ'ল আৰু কোনোবা আই নামো দিয়া হ'ল হৰি নাম আইনাম সকলো নাম দিয়া হ'ল আৰু হেৰি খিনিও ভাল পালে পাচনীসকলেও ভাল পালে আমি থাকিও ভাল পালোঁ বা ফুৰি চাকিও ভাল পালোঁ থাকি শাক ভাত আমাৰ লেখিয়া একেই আৰু নিয়মত চলা আছে আৰু নিজে বাঢ়ি কৰি খাব লাগিব আৰু সিহঁতলে ৰ'ব নালাগিব আৰু পাচনীসকললৈ

আৰু ভকত বৈষ্ণৱ সকলো যাব আই সকলো যাব কোনোবা ক'ৰবাত যায় নেকি আৰু বিচাৰিব লাগিব মানুহ সকলোকে তেতিয়াহে চাউল পাত শাক পাচলি অনেক আৰু বস্তু লৈ যাব লাগিব কি পাৰে অঁ হ'লে নে